অঁ দৰ্শনা বা এই মই মানে শিৱসাগৰলৈ ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ তাৰ শিৱসাগৰ পুখুৰী দৌল আৰু এইবিলাক তলাতল ঘৰ বিষয়ে অলপ ক'বচোন আগে জানি ল'ব বিচাৰোঁ

হয় হয় হয় হয় মই যাম বুলি ভাবিছোঁ সেয়ে অলপ আগতীয়াকৈ সুধি ল'লোঁ ঠিক আছে হ'ব দিয়ক